হয় বাইদেউ কওকচোন হয় হয় হয় মৃত্যুঞ্জয় মন্দিৰ এতিয়া গ'লে ভালেই পাব মানুহো এতিয়া কম বাৰু শিৱৰাত্ৰিৰ সময়তহে আচলতে মানুহ বেছি হয় মাৰ্চ এপ্ৰিল এইবিলাক মাহত বেছি মানুহ হয় এতিয়াতো আপোনাৰ মানুহ কমিছে আৰু বহুত ভাল হ'ব পৰিৱেশটো বহুত ভাল পাব বৰ দোকান বজাৰ ভীৰটো কম খালী সেইটোৱে মানুহৰ সমাগমটো কম পাব আৰু আপুনি গোটেই দিনটোৱে পাব গোটেই দিনটো সন্ধিয়ালৈকে পাই যাব যিকোনো এটা সময়ত গ'লেই হ'ল আপুনি আপোনাৰ ঘৰ ক'ত হয় হয় আপুনি তেতিয়াহ'লে আহি যাব একো নাই আপুনি সাতটা আঠটা বজাত তাৰ পৰা গাড়ীত উঠিলেই হ'ব দুপৰীয়া সময়ত পালেও আপুনি ধুনীয়াকে আৰু এটা কাম কৰিব আপুনি বাইপাছত ডাইৰেক্ট নামিব পাৰিব বাইপাছৰ এ এইটো কি আপোনাৰ জামুগুৰি বাইপাছটোৰ পৰা তাতে নামি দিবগৈ পাৰিব তাৰ পৰাই গৈ পেলাই আপুনি ৰাইট ছাইদে গুছি যাব পাৰিব একদম সুবিধা আছে সুবিধা আছে নহ'লে আপুনি ফোন কৰিব নহ'লে নহ'লে ফোন কৰিব মই হ'লেও আপোনাক গাড়ীখন ঠিক কৰি দিম আৰু হ'ব বাৰু থকাৰ যদি আপোনালোকে থাকিম বুলি ভাবিছে থকা খোৱাৰো ব্যৱস্থা কৰিম তাৰ ওচৰত খোৱা বোৱাৰ ব্যৱস্থাটো বৰ বিশেষ ভাল নাপাব ওচৰত দুই তিনিখনমান ধৰি লওক ৰেষ্টুৰেণ্ট আছে বহুত দামী হয় দাম বেছি হয়

বাৰু বাৰু মই আছোঁৱেই কোনো চিন্তা নকৰিব যেতিয়াই আহে ফোন কৰিব আপুনি কেতিয়া আহিম বুলি ভাবিছে হয় হয় ভালে হ'ব দিয়ক আৰু পাৰিলে আমাৰ চাগে পৰিয়ালটো আমিও যাব বিচাৰিম আৰু যাম চাগে আপোনালোক আহিলে চাগে একেলগে গোটেই পৰিয়াল ভাল হ'ব তেতিয়া বাৰু বাৰু হ'ব ঠিক আছে ভাল ভাল বাৰু ঠিক আছে